মোৰ হবী আচলতে নৃত্য় ক'ব লাগিব কাৰণ মই নৃত্য় কৰি খুবেই ভালপাওঁ বা বিভিন্ন ধৰণৰ ডান্স বা যিসকল থাকে আমাৰ কালচাৰেল যোনবিলাক ডান্স থাকে সেইবিলাক কৰি মই খুবেই ভালপাওঁ বেছিকৈ মই নেপালী নৃত্য়টো কৰি ভালপাওঁ কাৰণ নেপালী মই যিহেতু নেপালীয়েই হয় তৌ আমাৰ বাবে খুৱ গৌৰৱৰ বিষয় এটা হয় সেই নেপালীৰ গান বা নৃত্য়টো যেতিয়া মই ভাৱোঁ যে ক'ৰবাত মানে নেপালী গানটো বাজিছে তেতিয়াই মোৰ গাটোৱেই মানে একদম ৰ'ব নোৱাৰা হৈ যায় মই নাচিমেই আৰু সেই জেগাতেই নাচিম তেনেকৈ হৈ থাকে প্ৰথম মই নেপালী নৃত্য়টো শিকিছিলোঁ মোৰ বাৰ পৰা কাৰণ মোৰ বাও ডান্স কৰি খুবেই ভাল পাইছিল গতিকে তাই মোক শিকাইছিলে তাৰ পাছত মই যেতিয়া সৰু আছিলো তিনি বছৰ আছিলো তেতিয়া মই স্কুলত এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তাত মই ইমান সফল হোৱা নাই কিন্তু তেতিয়াই মই বুজিলোঁ যে মই আৰু কৰিব লাগে বা মই আৰু মানে মোক আৰু প্ৰেক্টিছৰ বহুতেই দৰকাৰ গতিকে মই তেতিয়াৰপৰা মানে নিজেই নিজেই শিকা হ'লো নিজেই নিজেই কৰা হ'লো যেতিয়া ইউটিউবত চাই মই বিহু অলপ শিকা হ'লো কাৰণ বিহুটো মোৰ ইমান তেনেকুৱা কঁকাল ভাঙিব নাহেই হ'লেও মোৰ মানে ইমান জানোঁ যে মই নাচিব লাগে গতিকে মই ইউটিউবত চাইয়েই প্ৰায়ভাগ শিকিলোঁ এতিয়া গুজৰাটী ডান্সটো শিকি আছোঁ মোৰ বাবে মানে ডান্স হ'ল এটা প্ৰতিভা বা নৃত্য় আমাৰ ভিতৰত থকা প্ৰতিভা যাক মানে কোনো মঞ্চ বা এখন হেৰিৰ দৰকাৰ নাই আমি নিজেই এক মানে হেৰি বনাই ল'ব পাৰোঁ মহল বনাই ল'ব পাৰোঁ য'ত আমি নৃত্য় কৰিম বা ক'ৰবাত কাৰোবাৰ বিয়া হৈছে কিবা হৈছে অনুষ্ঠান হৈছে তাত যেতিয়া গান বাজে তেতিয়া আমাৰ এনেকুৱা লাগে যে আমি ইয়াতেই নাচি দিওঁ নেকি গতিকে এজন মানুহে যেতিয়া কিবা এটা বস্তুক বহুত অন্তৰেৰে বিচাৰে বা বহুত অন্তৰেৰে ভাল পাই গতিকে তেখেতৰ মানে সেইটো এটা থাকেই যে তেখেতে ক'ৰবাত সেইটো শুনিছে তেখেতৰ মানে গাত অট'মেটিক মানে সেই বস্তুটো আহি যায় বা মোৰ এইটো মন গ'ল তেনেকুৱা টাইপৰ নৃত্য়ৰ ক্ষেত্ৰটো মোৰ মই সেই টাইপৰে বা তেনেকুৱাই যে ক'ৰবাত গান বাজিলে মোৰ একদম নাচো নাচো হৈ গ'ল মই নিজকে ৰখাব নোৱাৰিম মই সেই জেগাতে নাচিম তো প্ৰথমতে মোৰ বাই শিকালে তাৰপাছত মামাই শিকালে মোৰ মামাও বহুত ভাল নৃত্য় কৰিছিলে মোৰ বাকো মামায়ে শিকাইছিলে গতিকে মামাইও মোক শিকালে তাৰপাছত তাৰ পাছৰপৰাহে মই নিজে নিজেই শিকিলোঁ বা ক'ৰবাৰ প্ৰগেমত যা যাওঁ বা প্ৰতিযোগিতাত যাওঁ তেতিয়া মই চাওঁ যে কেনেকৈ তেওঁলোকে ডান্স কৰিছে সেই বস্তুটো মই ঘৰলৈ আহি নিজে নিজে ভিডিঅ'বোৰ চাই চাই মানে কৰোঁ আৰু এই সময়তো মই সেইবিলাক কৰোৱেই বা আজৰি সময় পালেই মই নিজেই ইয়েৰফোন এটা লগাই মই অকলে এখন কোঠাত বহি নৃত্য় কৰি থাকোঁ সেইটো মোৰ হবী নৃত্য়টো